হেল্ল' কি কৰি আছা অঁ কাইলে এতিয়া সোনকালে উঠিব লাগিব নহয় আমি অঁ এতিয়া আকৌ আও এটা কথা নহয় কেইটামান বজাত এইবোৰ নামঘৰ চামঘৰ মচি মচাৰ পাছতে আকৌ মাহ প্ৰসাদৰ ধুব লাগিব নহয় মাহ প্ৰসাদৰ অঁ অঁ কি কি পিন্ধি যোৱা হ'ব বাও হয়নে অঁ সেইয়া কৰিবলৈও আকৌ অকমান সোনকাল মূৰিয়াকৈ কৰিলেহে যাব পৰা হ'ব আকৌ আহিপিনি অঁ আও এটা কথা নহয় ৰাতি আকৌ ভাওনা নহয় সোনকালেটো আকৌ ভাগিব নহয় নহয় সভাটো সোনকালেটো ভাগিব সভা সোনকালে নাভাগিব জানো অঁ আমাৰ আকৌ আলহী আহিলেও তাত থাকি সোনকালে আহিবলৈ আও এটা কথা আকৌ মই পাহৰিয়েই গৈছোঁ নহয় গম পাইছনে নাই সেইফালে আমাৰ আলহী মানুহ ভাওনা কি নাম তাকো সুধিছে নহয় এতিয়া মই ক'বলৈ জনা নাই নহয় অঁ সেইটো ক'ব লাগিব মোক এতিয়া প্ৰায় মানুহবিলাকে মতাবিলাকে সুধিয়েই আছে ভাওনা নাম কি মই এতিয়া আকৌ পাহৰি গৈছোঁ নহয় এইবোৰ আও কেনেকুৱা সংসাৰত চলা মেলা ৰাতিপুৱাৰ পৰা শান্তি নাই অঁ সজাবৰ কাৰণে যাব লাগিবটো আকৌ ল'ৰাই লৈছেনি পাৰ্ট অঁ অঁ হ'ব নহ'লে